সাংবাদিকতাত নৈ ব্যক্তিকতা অতিকৈ প্ৰয়োজন এজন ভাল সাংবাদিকতা হ'বলৈ হ'লে নৈ নৈ ব্যক্তিকতাটো অতিকৈ প্ৰয়োজন হয় হয় নৈ ব্যক্তিকতা হৈছে এনে এটা বস্তু যিয়ে নেকি এজন সাংবাদিকক তেওঁ যিবিলাক সম্প্ৰচাৰ কৰিব বাতৰি বা যিবিলাক লিখিত বাতৰি হওক বা আমাৰ টেলিভিশ্যনৰ বাতৰি হওক সেই যিবিলাক তেওঁ প্ৰচাৰ কৰিবলৈ আগবাঢ়ি আহিব সেই আগবঢ়ি অহা ব্যক্তিজনৰ কি হৈছে নৈক্তিকতাৰ অতিকৈ প্ৰয়োজন কাৰণ সেই ব্যক্তিজনে শুদ্ধ সত্য আৰু তেওঁ কথা কোৱাৰ যি বাক স্বাধীনতা সেইটো নিষ্ঠাৰে তেওঁলোকে দৰ্শকৰ আগত সম্প্ৰচাৰ কৰিব পৰাটোৱেই ব্য সেই ব্যক্তিজনৰ ওপৰত ডিপেণ্ড কৰিব হয় সেই ব্যক্তিজনৰ এনে এজন ব্যক্তি হ'ব লাগিব সাংবাদিকতা খবৰ হ'বলৈ হ'লে অঁ হয় সাংবাদিকতা হ'বলৈ হ'লে হয় এনে এনে এজন ব্যক্তি হ'ব লাগিব যি তেওঁ সঠিক বাতৰি সম্প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ সঠিক বাতৰি ৰাইজক দেখুৱাবৰ কাৰণে তেওঁ নিষ্ঠাবান হ'ব লাগিব সত্যৱান হ'ব লাগিব তেওঁ প্ৰকৃত ব্যক্তি হ'ব লাগিব তেতিয়াহে সেই ব্য সাং সেই ব্যক্তিজন প্ৰকৃত সাংবাদিকতা বুলি আমি তেক তেওঁক আঙুলিয়ে আমি দেখাব পৰা যাব